হয় মোক চাইকেল এখন লাগিছিলে আঠ হাজাৰ মান টকাৰ ভিতৰত আপোনালোকৰ তাত কেনেকুৱা ধৰণৰ হ'ব বাৰু চাইকেল হেল্ল' হয় মোক হাইব্ৰীড চাইকেলখন লাগিছিলে হয় মই ঠেলামৰাৰ পৰা কৈছোঁ আপোনালোকৰ দোকানখন কোনখিনিতে আছে বাৰু

মোক প্লেইন প্লেইনতো লাগে চলা চলিব পৰা আৰু পাহাৰীয়া জাগাটো চলিব পৰা এখন চাইকেল লাগে হয় হয় হাইব্ৰীড হাইব্ৰীড চাইকেলখন মই আঠ হাজাৰ মান টকাৰ ভিতৰত পামনে বাৰু

আৰু প্লেইন চাইকেলখন হয় তেতিয়াহ'লে মই প্লেইন চাইকেল এখনে ল'ম বাৰু দিয়ক হাইব্ৰীড চাইকেলৰ দামটো অকমান বেছি হৈ যাব মোক আঠ হাজাৰ মানৰ ভিতৰতে লাগিছিলে আপোনালোকে ডিচকাউণ্ট কিবা দিব পাৰিব নেকি হয় ঠিক আছে বাও হয়

হয় ঠিক হয় থেং কিউ ধন্যবাদ